হেল্ল' অঁ মই দেহেশ্ৱৰ হাজৰিকাই কৈছোঁ হেল্ল' অঁ অঁ মই দেহেশ্ৱৰ হাজৰিকাই কৈছোঁ অঁ কওক আপুনি অঁ আপ্ মই দেহেশ্ৱৰ হাজৰিকাই কৈছোঁ অঁ অঁ কওক কি আকৌ কি পানী লাগিব নেকি হয় নেকি হয় নেকি হ'ব হ'ব আপুনি নিব পাৰিব

এই নিজে দিব লাগিব আৰু তেতিয়া আপোনাৰ ভাৰা কেৰিং চাৰ্জটো লাগিব আপোনাৰ দিব লাগিব কেৰিং চাৰ্জটো দিব লাগিব

আপোনাৰ দূৰত্ৱ কিমান হ'ব বাৰু দূৰত্ব দূৰত্ব লৈ পেলাই কেৰিং চাৰ্জটো হ'ব দূৰ কেইকিলোমিটাৰ হ'ব বাৰু অঁ তিনি কিলোমিটাৰ বহলে হ'লে দুশ টকামান লাগিব ভাড়া আৰু উপৰঞ্চি আৰু আপোনাক কিমান লাগিব আৰু পানী অঁ তিনিশমান টকা দিব লাগিব উপৰঞ্চি আপুনি কেৰিং চাৰ্জৰ বিল কেৰিং চাৰ্জ তিনিশ টকা দিব লাগিব অঁ অঁ আপুনি পানী কেই কিমান চাৰিশ বটল লাগে দহ টকাকৈ হ'লে চাৰি হাজাৰ টকা চাৰি হেজাৰ তিনিশ টকা হ'ল বাৰু ঠিক আছে

অঁ অঁ ঠিক আছে ধন্যবাদ আৰু কিবা ক'ব